নমস্কাৰ মই পি এন কে ভি ৱাই প্র'গ্রেমৰ বাবে মোৰ আৱেদনৰ অৱস্থাৰ বিষয়ে সোধা পোছা কৰিবলৈ ফোন কৰিছোঁ আবেদন কৰাৰ বাবে কিছুদিন হ'ল আৰু কিবা আপডেট হৈছে নেকি জানিবলৈ মই আগ্ৰহী মোৰ মূল্যায়ন আই ডি হৈছে এ বি চি ডি ওৱান টু থ্ৰী ফ'ৰ আৰু মোৰ বেংক একাউণ্ট নম্বৰৰ শেষৰ চাৰিটা সংখ্যা হ'ল ছেভেন ফ'ৰ এইট ফ'ৰ